সকলো মানুহৰে কোনো নহয় কোনো বিষয়ত দক্ষতা থাকে ঠিক সেইদৰে মইয়ো মোৰো কিছু কিছু ক্ষেত্ৰত কিছু পৰিমাণে দক্ষতা আছে বুলি মই নিজকে ভাবোঁ মই ছবি আঁকি ভাল পাওঁ আৰ্ট ভাল পাওঁ ছবি প্ৰথম ছবি মই শিকিছিলোঁ আৰ্ট স্কুললৈ গৈছিলোঁ সৰুতে আৰু তেনেদৰে আৰ্ট স্কুলত গৈ পেলাই মই ছবি অঁকা শিকিছিলোঁ পৰৱৰ্তী সময়ত মই বিভিন্নজন আৰ্টিষ্টৰ বিষয়ে গগুলত ইউটিউবত চাই তেনেদৰে নিজৰ আৰ্টটো বিকশিত কৰিছোঁ আৰু মই কেইবাজনো বিখ্যাত আ আৰ্টিষ্টৰ দ্বাৰা প্ৰভাৱিত হৈছিলোঁ সেইসকলৰ ভিতৰত আছে লিঅ'নাৰ্ডো দা ভিন্সি এডৱাৰ্ড মোৰ তেওঁলোকৰ আনহাতে বিভিন্ন ভাৰতীয় আৰ্টিষ্টৰ জৰিয়তেও মই তেওঁলোকৰ আৰ্টসমূহ কেনেধৰণেনো তেওঁলোকে আৰ্ট কৰে সেইসমূহ চাই চাই মোৰ নিজৰ আৰ্ট স্কিলটো বিকশিত কৰিছিলোঁ বিশেষকৈ মই এবষ্ট্ৰেক্ট আৰ্ট বেছিকৈ ভাল পাওঁ তদুপৰি মই ৰান্ধি ভাল পাওঁ ৰান্ধি বিভিন্ন ধৰণৰ লোকেল ডিচসমূহ আমাৰ থলুৱা যিসমূহ খাদ্য আছে সেই খাদ্যসমূহ মই ৰান্ধি ভাল পাওঁ ৰন্ধাটো আচলতে মই সৰুতে মাৰ পৰাই শিকিছিলোঁ মায়ে সৰুতে কেনেধৰণে ৰান্ধিছিল সেইসমূহ মই যে ওচৰত গৈ চাই থাকোঁ তেতিয়াৰ পৰাই আমি মই বিশেষকৈ ৰন্ধাটো শিকিলোঁ আৰু পৰৱৰ্তী সময়ত মই নিজেই বিভিন্ন আমাৰ থলুৱা ডিচসমূহ এক্সপিৰিমেণ্ট কৰি কৰি বিভিন্ন ডিছসমূহ মই শিকিছোঁ যেনে চিকেন চিকেনৰ বিভিন্ন থলুৱা ৰেচিপিসমূহ শিকিছোঁ তাৰপিছতে পৰ্কৰ ৰেচিপিসমূহ শিকিছোঁ ছাগলী মাংস কিদৰে বনাব পাৰি সেইসমূহ শিকিছোঁ আদি বিভিন্ন ৰেচিপি আনহাতে যিবোৰ বইল আমাৰ জনগোষ্ঠীয় মানুহৰ বইল ৰেচিপিবিলাক যিবোৰ বইল কৰি খোৱা হয় সেইসমূহো মই তেনেদৰে শিকিছোঁ আন অন্যহাতে মোৰ আৰু এটা ভাল লগা বিষয় হৈছে কিতাপ পঢ়ি ভাল পাওঁ বিভিন্ন ধৰণৰ উপন্যাস চুটি গল্প কবিতা আদি কিতাপসমূহ মই ভাল পাওঁ আৰু মই এগৰাকী সাহিত্যৰে ছাত্ৰী গতিকে এই সাহিত্য বিষয়সমূহ মই অধ্যয়ন কৰি বহুত ভাল পাওঁ বিশেষকৈ উপন্যাস সাহিত্যৰ প্ৰতি মোৰ বিশেষ মানে দক্ষতা আছে আনহাতে মই উপন্যাস লিখিবলৈ বৰ্তমান সময়ত চেষ্টা কৰি আছোঁ আৰু এনেদৰে মোৰ এই দক্ষতাসমূহ বিকাশ হৈছে আৰু বিকাশ কৰি আছোঁ আৰু লাহে লাহে